মানুহৰ মন বেয়া হৈ থাকিলে ফুৰিবলৈ গ'লে মানুহৰ মনবিলাক ভাল লাগে যিহেতু যিহেতু মহিলাসকলে প্ৰায়ভাগ ঘৰতেই কাম কাজ কৰিয়েই এই দিন কটোৱা হয় আৰু লগতে ল'ৰা ছোৱালীবিলাকৰ লগত লাগি থাকোঁতেই এই লাগি থাকোঁতে ক'তো তেনেকৈ ওলাই যোৱা নহয় কিন্তু বছৰ বা মাহৰ মূৰত এদিন ফুৰিবলৈ গ'লে মানুহৰ মন ভাল লাগে লগতে মানুহৰ মনবিলাক মুকলি হৈ যায় মুকলি হৈ যায় লগতে বাহিৰত লগতে বাহিৰত নানা ধৰণৰ নানা ধৰণৰ পাহাৰ পাহাৰ জান জুৰি আদি দেখিবলৈ পোৱা যায় সেই জান জুৰিবিলাক চাই থাকিলে প্ৰকৃতিৰ বস্তুবিলাক দেখিলে মানুহৰ মন মন ভাল লাগে লগতে লগতে জীৱ জন্তু চৰাই চিৰিকটি আদি নতুন ঠাই দেখিলে দেখিব পালে মানুহৰ মন ভাল হয় লগতে নানা ধৰণৰ খাদ্য নতুন ঠাই নতুন ঠাই ঠাইৰ ভাষা লগতে লগতে মানুহৰ লগত পৰিচয় হোৱা আৰু পৰিচয় হোৱা আন এজনৰ লগত পৰিচয় হয় মনৰ কথাবিলাক কোৱা লগতে আন এখন ঠাইৰ লগতে আন এখন ঠাইৰ ঠাইৰ মানুহৰ মানুহৰ কথা বতৰাবিলাক জানিব পৰা যায় এখন ঠাইৰ লগতে আন এখন ঠাইে লগতে আন এখন ঠাই বিষয়ে নতুনকৈ অধ্যয়ন কৰা হয় হয় অধ্যয়ন কৰা হয় পৰিয়ালৰ লগত ফুৰিবলৈ গ'লে পৰিয়ালবৰ্গৰ লগত ফুৰিবলৈ গ'লে মন বহুত ভাল লাগে লগতে ফুৰিবলৈ গ'লে জীৱ জন্তু চৰাই চিৰিকটি গছ গছনি আদি দেখা যায় দেখা যায় সেই গছ গছনিবিলাকৰ লগত চিনি পোৱাও যায় নতুন এখন ঠাই হ'লে খাদ্য নতুন এখন ঠাইৰ খাদ্য খাদ্য খাবলৈ পোৱা যায় লগতে পৰিয়ালৰ লগত মিলিজুলি বনোৱা এক পৰিয়ালৰ লগত মিলিজুলি বনোৱা বনোৱা খাদ্যও খাবলৈ পোৱা যায় নাচ গান কৰি আদি মানুহৰ মন বহুত বহুত ভাল লাগে ফূৰ্তি কৰা হয় ফুৰিবলৈ গ'লে ফুৰিবলৈ গ'লে মানুহৰ মানুহৰ মানুহৰ এদিন ওলাই গ'লে বিশেষকৈ মহিলাসকলে এদিন ঘৰৰপৰা ওলাই গ'লে বেছি ভাল লাগে লগতে ঠাই ভেদে হোৱা নতুন নতুন নতুন নতুন দলং উদঘাটন হোৱা দলং ৰিজৰ্ট ৰিজৰ্টবিলাক লগতে ঠাইবিলাক লগতে নতুনকৈ আৰম্ভ কৰা হেৰি পাৰ্ক মন্দিৰ সেইবিলাক চাই বেছি মানুহৰ আনন্দ আনন্দ পোৱা যায় আনন্দ পোৱা যায় নতুন এটা মন্দিৰ দৰ্শন কৰিবলৈ পোৱা যায় মন্দিৰ মন্দিৰত বহুতখিনি বস্তু দেখা পোৱা যায় বহুত মানুহ লগ পোৱা যায় ভিৰ হয় মানুহৰ মন মুকলি লাগে এদিন ওলাই গৈ ফুৰি চিনেমা চালে ফুৰিবলৈ গৈ চিনেমা চাবলৈ গ'লেও ভাল লাগে মানুহৰ মনটো আৰু আৰু আৰু মানুহৰ বহুতো বহুতো নেদেখা ঠাইত দেখিবলৈ পোৱা যায় নেদেখা মানুহৰ লগত চিনাকি হোৱা যায় লগতে নতুন নতুন খাদ্যও খাব পাৰি সেই খাদ্যত টেষ্ট ল'ব পাৰি মানে জুতিবিলাক ল'বও পাৰি ঠাই ভেদে নানা ধৰণৰ খাদ্য প্ৰস্তুত কৰা হয় যিহেতু যিহেতু বঙালী মানুহবিলাকৰ বেলেগকৈ নেপালীবিলাকৰ বেলেগ খাদ্য আহোমবিলাকৰ বেলেগ খাদ্য মৰাণ মানুহৰ নতুন মৰাণ মানুহৰ নতুন খাদ্য লগতে সিহঁতৰ সাংস্কৃতিকবিলাকো চাবলৈ পাৰি অসমীয়াবিলাকৰ বিহু চাব পাৰি দেউৰীবিলাকৰ নাচ চাব পাৰি লগতে নেপালী নেপালী আহোম সম্প্ৰদায়ৰ লোকৰ বহুত নতুন নতুন নাচ গান চাব পাৰি ফুৰিবলৈ গৈ সেইটো ভাল লাগে লগতে ফুৰিবলৈ গ'লে আন এখন ঠাইৰ কথা জানিব পৰা যায় লগতে আন এখন ঠাইৰ কথা মানুহৰ কথা বতৰা জনা হয় নতুন এটা ভাষা অধ্যয়ন কৰা হয় সেই ভাষাটো ক'বলৈ চেষ্টা কৰা হয় লগতে লগতে নতুনকৈ হোৱা পানীৰ ঝৰ্ণাবিলাক চাই ভাল লাগে সেই পানীত খেলি ভাল লাগে ফুৰিবলৈ গ'লে নতুন ঠাই খোৱাবিলাক ভাল লাগে ৰাস্তা দোকান চোকান থকা যায় সেই দোকানৰ খাদ্যবিলাক খাই ভাল লাগে লগতে খাই ভাল লাগে লগতে বন্ধুবৰ্গৰ লগত ফুৰিবলৈ গৈ ভাল লাগে মন মোৱা হৈ যায় বিশেষকৈ নদী জান যি বিলত থকা চৰাই পৰিভ্ৰমী চৰাইবিলাক দেখা যায় দেখা যায় সেইবিলাক দেখিলে মানুহৰো মন বহুত ভাল লাগে বেমাৰী মানুহৰ এটা ঘৰৰ ভিতৰত সোমাই থোৱাতকৈ অলপ মুকলি বতাহৰ তলত উলিয়াই দিব লাগে সিহঁতৰ মন ভাল লাগে যিহেতু প্ৰাকৃতিকে প্ৰাকৃতিক সৌন্দৰ্যই মানুহৰ মনত বহুত আনন্দ দিয়ে প্ৰাকৃতিক পৰি বস্তুৰ লগত মানুহক খাপ খাব পাৰিলে বহুত ভাল হয় সেই ভাল হয় লগতে লগতে নত মানুহজনৰ ভাল হয় লগতে বহুত ঠাই ফুৰা হয় নেদেখা কথা জনা হয় নেদেখা ঠাই কাপোৰ সাজ পাৰৰ বিষয়ে আদি আদি জনা হয় জনা হয় ফুৰিবলৈ গ'লে মানুহ এজনে জীৱনৰত বহুতখিনি নজনা কথা শিকিবলৈ পোৱা যায় লগতে বহুতো বহুতো কথা শিকিবলৈ পোৱা যায় লগতে আৰু বহুতো নানা ধৰণৰ সাজ পোচাক আদি খাদ্য প্ৰায়ভাগ কথাই মানুহে জনা যায় ঘৰত থাকিলে মানুহ এজনে প্ৰতিটো বস্তু কিছুমান বস্তুৰ কথা নাজানিব পাৰে কিন্তু জানিব পাৰে কিন্তু কিন্তু ওলাই গ'লে মানুহ এজনে তাৰ ওলাই গ'লে তাৰ তাৰ বিষয়ে মানুহ এজনে অধ্যয়ন কৰিব পাৰি লগতে ওচৰৰ দুই এজনক সেই কথাখিনি সেই গাঁওখনৰ বা সেই ঠাইখনৰ বিষয়ে ক'ব পাৰি এজনো এজনে জানি আন এজনক জ্ঞান দিব পৰাতো বহুতো বহুতো ভাল কথা কাৰণ ঘৰত থকা লোকে নাজানে ঘৰত থকা লোকে নাজানে কিন্তু বাহিৰলৈ ফুৰা লোকে বাহিৰত ফুৰিবলৈ যোৱা লোৱা জনা লোকে দুই এটা কথা শিকে নজনা কথা শিকা হয় মানুহে সেইবিলাকে ফুৰিলে মানুহ এজনে জীৱনত বহুতখিনি নজনা কথা জনা হয় লগতে এজন লগতে আন এজনকো সেই জ্ঞানখিনি দিব পাৰি তাকেই দিব পাৰি বুলি মই বুলি ভাবোঁ লগতে ব্যক্তি জীৱনতো বহুত